এখন কিতাপে মানুহৰ মনৰ দুখ

মনত যদি বেয়া লাগি থাকে বা দুখ লাগি থাকে তেতিয়া এখন কিতাপ পঢ়ি সেই সন্তুষ্টি সুখৰ সন্তুষ্টি লাভ কৰিব পৰা হয় এনেকুৱা মোৰ প্ৰায়ে হয় কেতিয়াবা মন বেয়া লাগি থাকিলে মই মহান গ্ৰন্থকাৰসকলৰ কিতাপৰ ওচৰলৈ গৈ এখন কিতাপ উলিয়াই লৈ পঢ়োঁ তেতিয়া মই মনৰ দুখসমূহ পাতল কৰিবলৈ চেষ্টা কৰোঁ আৰু ঠিক সেইদৰে মনৰ দুখবোৰ আঁতৰ হয় প্ৰতিখন কিতাপেই বেলেগ বেলেগ সৃষ্টি দাঙি ধৰে আৰু প্ৰতিখন কিতাপ পঢ়িলে আৰু বেলেগ বেলেগ মনোভাৱ হয় দুখবোৰ পাতল হয় আৰু বৌদ্ধিক বিকাশ হোৱাতো সহায় কৰে ইয়াৰ উপৰিও মন মগজু বৃদ্ধি হোৱা যেন অনুভৱ হয় সেয়েহে মই প্ৰতিদিনে এখনকৈ কিতাপ পঢ়ি নিজৰ মনৰ দুখসমূহ পাতল কৰিবলৈ চেষ্টা কৰোঁ আৰু ঠিক সেইদৰে মনৰ দুখসমূহ আঁতৰ হয়

জনাত কিতাপে মানুহক বহু বেমাৰৰ ঔষধ হিচাপে কামত দিয়ে যেতিয়া মানুহৰ মনত দুখ বেজাৰে জৰ্জৰিত হৈ থাকে ঠিক সেই সময়ত যদি আমি ভাল গ্ৰন্থকাৰৰ এখন গ্ৰন্থ হাতত তুলি লওঁ সেই গ্ৰন্থই সকলো মনৰ দুখ অৱসাদ কৰাত সহায় কৰে আৰু ৰোগ নিৰাময় কৰ কৰিব পাৰে মনত যেতিয়া বহুত আঘাত লাগে বা মনত কেতিয়াবা বহুত দুখৰ যেতিয়া সৃষ্টি হয় তেতিয়া যদি আমি এখন ভাল কিতাপ পঢ়োঁ তেতিয়া নিজৰ মনৰ দুখবোৰ আঁতৰ হয় সেয়েহে মই মোৰ নিজকে মই ক'বলৈ বাধ্য হৈছোঁ যে মই যেতিয়া মোৰ মনত বহুত দুখ বিষাদেৰে ভৰি পৰে তেতিয়া মই একোখন কিতাপ নিৰ্বাচন কৰি লওঁ যে আজি মই এইখন কিতাপ পঢ়িম আৰু ঠিক সেইদৰে পঢ়ি মই নিজৰ মনৰ দুখ পাতল কৰিবলৈ চেষ্টা কৰোঁ মহান গ্ৰন্থকাৰ সকলো আমাৰ নিচিনা মানুহৰ বাবেই এনেকুৱা এখন এখন গ্ৰন্থৰাজি সৃষ্টি কৰি আমাৰ মনৰ দুখসমূহ পাতল কৰিবলৈ পঠিয়াইছে যেন অনুভৱ হয় আমি কিছুমান কিতাপ ক্ৰয় কৰিব নোৱাৰোঁ অৰ্থৰ অভাৱত সেইকাৰণে আমি সেই কিতাপসমূহ উপলব্ধ হ'বলৈ আমি লাইব্ৰেৰীলৈ যাওঁ সেই লাইব্ৰেৰীৰ পৰা আনি দুদিনৰ কাৰণে আনি পঢ়ি আকৌ দুদিনৰ পিছত ঘূৰাই দিওঁ যাতে বেলেগেও পঢ়ি নিজৰ মনৰ ভাৱসমূহ আদায় কৰিব পাৰিব বা অৱসাদ ল'ব পাৰিব আপোনালোকেও চেষ্টা কৰিবচোন যদি কেতিয়াবা আপোনালোকৰ মনসমূহ বেয়া লাগি থাকে তেতিয়া ভাল ভাল গ্ৰন্থসমূহ পঢ়ি আপোনালোকে মনৰ অৱসাদবোৰ দূৰ কৰিব ঠিক সেইদৰে মই কৰি নিজে চেষ্টা কৰি পাইছোঁ যে এখন কিতাপে এজন মানুহৰ বহুতো ব্যক্তিত্বৰ দিশ সলনি কৰিব পাৰে কিতাপে মানুহৰ মনৰ দুখৰ উপৰিও স্বাস্থ্যৰ ক্ষেত্ৰতো বহুতো অৰিহণা যোগাব পাৰে যেতিয়া নেকি আপুনি শয্যাগত হৈ থাকিব মনত বিভিন্ন ধৰণৰ চিন্তাই আগুৰি ধৰিব তেতিয়া যদি হাতত আমি এখন কিতাপ তুলি লওঁ সেই কিতাপৰ জৰিয়তে ঔষধ নাখালেও যেন আমাৰ ৰোগসমূহ নিৰাময় হৈছে তেনেকুৱা যেন লাগে সেই ৰোগৰ পথ্য হৈছে এখন ভাল গ্ৰন্থ সেই গ্ৰন্থৰ দ্বাৰাই আমি ৰোগসমূহ নিৰাময় কৰিব পাৰোঁ আৰু মনৰ দুখসমূহ পাতল কৰিব পাৰোঁ আমি নৱমমান শ্ৰেণীত এখন দ্ৰুতপাঠ পাইছিলোঁ হোমেন বৰগোহাঁঞিদেৱৰ তাত পঢ়াৰ আনন্দ সেই কিতাপ পঢ়াৰ আনন্দৰ মজা আমি নৱমমান শ্ৰেণীতেই উপভোগ কৰিছিলোঁ ছাৰে তাত বহুত ধুনীয়া ধুনীয়াকৈ লিখিছিল যে কিতাপেই মানুহক কিদৰে মনৰ দুখ পাতল কৰি আনন্দ উপভোগ কৰাব পাৰে আমি সেই নৱম শ্ৰেণীতেই পঢ়া কিতাপ মই এতিয়া সংৰক্ষণ কৰি ৰাখিছোঁ আৰু কেতিয়াবা মনত দুখ লাগিলে ছাৰৰ সেই উক্তিবোৰ চাওঁ আৰু নিজৰ মনৰ দুখ বেজাৰসমূহ পাতল কৰিবলৈ চেষ্টা কৰোঁ প্ৰতিজন ব্যক্তিৰে এটা মানসিক চিন্তা থাকে দুখ থাকে কিন্তু সকলোলৈ দেখুৱাই দিব নোৱাৰে আৰু কিছুমানে দেখুৱাব পাৰে আৰু আনৰ আগত ব্যক্ত কৰি নিজৰ মনৰ দুখসমূহ পাতল কৰিব পাৰে আৰু ময়ো ঠিক সেইদৰে ভাবোঁ সকলোৰ আগত খুলি ক'ব নোৱাৰি নোৱাৰোঁ কিছুমান কথা সেয়েহে মই কিতাপৰ দ্বাৰাই সেইবোৰ দুখ পাহৰাবলৈ চেষ্টা কৰোঁ এখন কিতাপে মানুহক বৌদ্ধিক বিকাশ কৰাৰ উপৰিও জ্ঞান আহৰণ দিয়ে সেইটো ঠিক কিন্তু এক সুকীয়া বাতাবৰণৰ সৃষ্টি কৰি এজন মানুহ তথা পৰিয়ালক সুস্থ বাতাৱৰণ দিয়ে কিতাপেই যদি এজন মানুহৰ মন বেয়া লাগি থাকিলে ভাল কৰিব পাৰে তাতকৈ আৰু একো নাই সেয়েহে প্ৰতিজন ব্যক্তিয়ে যদি এখন এখন কিতাপ প্ৰতিদিনে পঢ়ে মনৰ দুখসমূহ অৱসাদ কৰিবলৈ চেষ্টা কৰে তেখেতে জীৱনত উন্নতি কৰিব পাৰিব আৰু সেয়েহে প্ৰতিজন মানুহেই যদি এখন কিতাপে এটা ৰোগ নিৰাময় কৰিব পাৰে তেতিয়াহ'লে ঔষধৰ ব্যৱস্থা নকৰিলেও যেন ৰোগ নিৰাময় হ'ব তেনেকুৱা অনুভৱ হয় সেয়েহে মই কেতিয়াবা মন বেয়া লাগিলে ধপলিয়াওঁ কিতাপৰ ওচৰলৈ সেয়েহে এখন পুত পুথি নিৰ্বাচন কৰি লওঁ আৰু সেই কিতাপৰ দ্বাৰাই মই নিজৰ মনৰ দুখ বেজাৰসমূহ পাতলাবলৈ সক্ষম হওঁ মন বেয়া লাগিলেই মই অন্য ব্যৱস্থা হাতত নলওঁ নিজৰ কিতাপ ওলিয়াই পঢ়োঁ আৰু আনকো কওঁ যে মন বেয়া লাগিলেই কিতাপৰ ওচৰলৈ গৈ নিজৰ মনৰ অৱসাদসমূহ দূৰ কৰিবা তেতিয়াহে নিজৰ স্বাস্থ্য উন্নতিৰ পথত আগবাঢ়ি যাব আৰু মনত দুখসমূহ লৈ ভাবি থাকিলে বেছি স্বাস্থ্য অৱনতি ঘটাহে দেখা যায় সেয়েহে এখন ভাল কিতাপ উলিয়াই লৈ পঢ়িলে মানুহৰ মনৰ দুখ বেজাৰ আনন্দ সকলোবোৰ পোৱা যায় সেয়েহে মই এখন ভাল গ্ৰন্থ পঢ়ি নিজৰ মনৰ যিবোৰ বেয়া লাগি থাকে সেইখিনি ভাল কৰাৰ চেষ্টা কৰোঁ আৰু আনকো উপদেশ দিওঁ যে আপোনালোকেও এখন কিতাপ পঢ়ি নিজৰ মনৰ বেয়া লাগি থাকিলে সেইবোৰ আঁতৰাব পাৰিব এখন কিতাপৰ দ্বাৰা কিতাপ হৈছে এনেকুৱা এটা অংগ যিটো পঢ়িলে জানিলে নিজৰ স্বাস্থ্য মন সকলোবোৰ ভাল লাগে আৰু এখন এখন কিতাপে বহুতখিনি আগবাঢ়ি যোৱাত সহায় কৰে সেয়েহে কিতাপ পঢ়াৰ আনন্দই বেলেগ তেতিয়াই মই অনুভৱ কৰোঁ হোমেন বৰগোঁহাঞি ছাৰৰ কিতাপখনৰ কথা তেখেতে যে লিখিছিল কিতাপ পঢ়া আনন্দ সেই আনন্দৰ মজাটো যেতিয়া মন বেয়া লাগি থাকে তেতিয়া পঢ়িলেহে গম পোৱা যায়